অ' ভাইটি মৰিঢল পাওঁতে কিমান সময় লাগিব বাৰু এইফালে গ'লে ইটো ৰাস্তাহেতি যোৱা হ'লে ছাগে সোনকালে পালোহেঁতেন ন বনাই থকা বাবে এতিয়া যাবও নোৱাৰি ইফালেদি কিমান সময় মান লাগিব বাৰু এনেই অলপ সোনকালে পোৱাহেঁতেন মোৰ ভাল আছিলে